মই যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ তেতিয়া মানে বিভিন্ন ধৰণৰ খেল তেতিয়া স্কুল স্পৰ্টছবিলাক হয় তেতিয়া তাতে লং জাম্প হাই জাম্প ইত্যাদিও খেলিছিলোঁ আৰু ফুটবল হকী আৰু ভলীবল হাই স্কুল পাছ হৈ যোৱাৰ পিছতেই কলেজ লাইফত খেল কমি আহিলে তেতিয়া তাত হকী আৰু ফুটবল খেলা খেলিছিলোঁ কিন্তু আমাৰ গাঁৱত যিটোখিনি বিহু উৎসৱ হয় এতিয়া বোধকৰো সত্তৰ পয়সত্তৰ বছৰমান হৈছে কিজানি তেতিয়া আমি গাঁৱৰপৰা ওলাই অহা বহুত বছৰ হ'ল ছেভেন্টি ফ'ৰতেই তাৰপৰা আহিলোঁ তেতিয়াতো মানে হাই জাম্প লং জাম্প হুপ ষ্টেপ এণ্ড জাম্প এই দুশ মিটাৰ দৌৰ এশ মিটাৰ দৌৰ প্ৰত্যেকটোতে মই অংশ গ্ৰহণ কৰিছিলোঁ আৰু যি য'তেই অংশগ্ৰহণ কৰিছো তাতে ফাৰ্ষ্ট বা ছেকেণ্ড প্ৰাইজ কোনোবা এটা ৰৈছিলেই মানে প্ৰাইজ বিহীনভাৱে মই কোনো দিনাখন বিমুখ হোৱা নাছিলোঁ অৱশ্যে এনেই স্কুল লাইফত অলপ বিমুখ হৈছিলোঁ কাৰণ প্ৰতিদ্বন্দ্বী বেহি বেছি আছিলে আৰু গাঁৱতো আৰু খালী ফুটবল খেলক লৈ ব্যস্ত আছিলোঁ কিন্তু মই মানে কলেজ লাইফত ফুটবল খেলি নাপালোঁ কাৰণ বোট জোতা পিন্ধাৰ অভ্যাস নাছিলে আৰু হাইস্কুলতো মই ফুটবল খেলা নাই হকী ভলীবল এইয়াই খেলিছিলোঁ কিন্তু এই গাঁৱত থাকোতে ফুটবল খেলিছিলোঁ সমনীয়াৰ লগত বা বিভিন্ন ধৰণৰ মেচবিলাক হয় কম্পিটিচন হয় তাতো যাওঁ কোনোবাই হয়তো মাতি লৈ গৈছিলে খেলিবলৈ এনেকৈ খেলা ধূলাৰ পৰিৱেশটো আমি গঢ়িছিলোঁ কিন্তু এতিয়া বয়সৰ লগে লগে আৰু এইখিনি বৰ্তমান একো নাই আৰু